কে বি ৰোড টেক্সি ষ্টেণ্ড হয়নে মই মোৰ পৰিয়ালৰ সৈতে এক সপ্তাহৰ কাৰণে তেজপুৰ পৰিদৰ্শনৰ প্ৰস্তুতি চলাই আছোঁ তাৰবাবে এখন গাড়ীৰ প্ৰয়োজন হৈছিলে প্ৰতি কিলোমিটাৰত মূল্য় কিমান মান হ'ব পাৰে